খেল বা শৰীৰ চৰ্চাৰ বাবে ৰাতিপুৱা সময়খিনি মই উপযোগী বুলি ভাবোঁ ৰাতিপুৱাৰ সলনি সন্ধিয়া সময়তো শৰীৰ চৰ্চা বা খেল আদি কৰিব পাৰে ব্যায়াম কৰিলে ভাল শৰীৰ হ'ব বুলি ভাবো ব্যায়াম কৰিলেহে আমি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিম ব্যায়ামৰ যোগেদি আমি নিজৰ শৰীৰটো সুস্থ সবল কৰি থ'ব পাৰো এইবিলাক কৰিবলৈ মই নিজৰ ইচ্ছামতেই কৰো আনে কোৱা কাৰণে নকওঁ মই নিজৰ ইচ্ছামতেই কৰো কাৰণ অকণমান শৰীৰ চৰ্চা কৰিলে নিজক নিৰোগী কৰি ৰাখিবলৈ চেষ্টা কৰো শৰীৰ চৰ্চাৰ যোগেদি নিজৰ শৰীৰটো নিৰোগী সুস্থ কৰি থ'ব পাৰি বুলি ভাবোঁ মই নিজে কৰাৰ লগৰ লগতে ঘৰৰ আন সদস্যসকলকো নিয়মিতভাৱে ৰাতিপুৱা অকণ শৰীৰ চৰ্চা কৰিবলৈ দিওঁ নিজৰ ল'ৰা ছোৱালীক খেল ধেমালিৰে যোগেদিও অকণমান শৰীৰ চৰ্চা কৰোৱাবলৈ চেষ্টা কৰো আনে ক সময়ৰ অভাৱৰ বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰিবলৈ অসুবিধা নিশ্চয় হয় তথাপিতো অকণমান সময় নিজৰ কাৰণে উলিয়াবলৈ হ'লে চেষ্টা কৰো কামৰ মাজে কামৰ মাজতে নিজৰ কাৰণে অলপ হ'লেও সময় উলিয়াবলৈ চেষ্টা কৰো যিহেতু নিজৰ শৰীৰটোৱে আমাৰ প্ৰধান বস্তু নিজক যদি সুস্থ কৰি ৰাখিব নোৱাৰো তেন্তে গোটেই জীৱন আমি অনুতপ্ত হ'ব লাগিব নিজৰ সুস্থ কৰি ৰাখিলেহে আমি কাম কৰি সুস্থ সুঠাম দেহাৰে কাম কৰি জীৱনটো আগবঢ়াই নিব পাৰিম বুলি ভাবো গতিকে শৰীৰ চৰ্চাটো বহুতেই উপযোগী আমাৰ বাবে শৰীৰ চৰ্চা খেল ধেমালি ব্যায়াম উপযোগী হয় আৰু শৰীৰ চৰ্চা যোগেদি যেতিয়া আমি নিজৰ দেহাটো সুস্থ সৱল কৰি ৰাখিম তেতিয়াহে আমি সকলো কামৰ কাৰণে আগবাঢ়িব পাৰিম সকলো কাম আমি নিয়াৰিকৈ কৰি নিব পাৰিম আৰু সুস্থ শৰীৰ এটাহে সুস্থ মন এটাক ধৰি ৰাখিব পাৰে আৰু সুস্থ মনৰ মনৰ অধিকাৰী হ'লেহে সকলো কাম সুস্থভাৱে কৰি নিব পাৰে বুলি ভাবো আৰু গতিকে শৰীৰ চৰ্চা আৰু খেল ধেমালিৰ কাৰণে কোনো নিৰ্দিষ্ট সময় বা নিৰ্দিষ্ট বয়স আছে বুলিও ঠিক মই ক'বলৈ নাযাওঁ দিনটোৰ ভিতৰত অলপমান সময় উলিয়াই যেনেকৈ হ'লেও অকণমান শৰীৰ চৰ্চা কৰিব লাগে বুলি মই সকলোকে ক'ব বিচাৰো দিনটোৰ ভিতৰত অকল ৰাতিপুৱা সময়খিনিও উপযোগী যদিও ৰাতিপুৱাৰ বাহিৰে অন্য সময়খিনিও নিজৰ শৰীৰটোৰ কাৰণে অকণমান যোগ ব্যায়াম আদি কৰিব পৰা যায় আৰু আজিকালিতো বহুত ধৰণৰ সুবিধা ওলাইছে শৰীৰ চৰ্চাৰ আৰু এই যিবিলাক আধুনিক যন্ত্ৰ পাতি আদি মানুহে ব্যৱহাৰ কৰি শৰীৰ চৰ্চা কৰে মই ভাবো তাৰ সলনি অকণমান দৌৰা খোজ কঢ়া এইবিলাক বেছি ভাল হয় বুলি মই ভাবো অ গতিকে অ দৈনিক অলপ সময় হ'লেও উলিয়াই অ শৰীৰ চৰ্চা কৰি নিজৰ শৰীৰটো সুস্থ সুঠাম কৰি থ'ব লাগে বুলি মই ভাবো আৰু উঠি অহা ল'ৰা ছোৱালীসকলকো খেল ধেমালিৰ যোগেদি সদায় অকণমান নিজৰ শৰীৰ চৰ্চা কৰিবলৈ সুবিধা দিব লাগে বুলি মই ভাবো এইটো প্ৰশ্ন উত্তৰত মই আজি ইমানকে ক'লোঁ